চেনী খালে আমাৰ বহুত বেমাৰ আজাৰ হয় আৰু চেনী পৰাপক্ষত খাবই নালাগে আৰু চেনী খালে বেমাৰ আজাৰ বেছি হয় আৰু চেনীৰ সলনি ফল মূল খাব লাগে বাৰীৰ শাক পাচলি খাব লাগে আৰু বেকিং খোৱাটো স্বাস্থ্যৰ কাৰণে হানিকৰ ঘৰতে ঘেঁহু খেতি কৰিব লাগে ঘেঁহু খেতি কৰি তাৰ আটা প্ৰস্তুত কৰি আমি ঘৰতে ৰুটি বনাই খাব লাগে তেতিয়া আমাৰ স্বাস্থ্যটো ভালে থাকিব